হেল্ল' আচ্ছা হেৰি মই যে গৈ আছো এতিয়া আৰু আমাৰ কিমান সময় লাগিবনো কিন্তু ৰাস্তা আগত কিন্তু মেৰামতি চলি আছে আৰু এই চলি থকা কাৰণে হয়টো অলপমান সময় লাগিব কিন্তু এতিয়া কিমান সময় লাগিব এতিয়া মইও নাজানো তুমিয়েতো গৈ আছা কিমান সময় লাগিব পাৰেনো